কথাটো একদম সত্য মানে আজি পৰিয়ালত মানে বহুতো বহুত লোক খেতিত নিয়োজিত নিয়োজিত হ'বলৈ নিবিচাৰে তাৰে এটা প্ৰথা প্ৰধান কাৰণ হ'ল যে খেত মানে আজিকালি খেতি কৰি তেওঁলোকে কষ্টৰ ফলটো সেই মানে যিমান দাম সেইমতে দামটো নেপায় আজি যদিহে কৃষি পথাৰত চাব গ'লে ৰোৱনী দাৱনীৰ পৰা আদি কৰি যিমানখিনি খৰছ সময় আৰু মানে দাম লাগে সেইখিনি বজাৰত গ'লে তাৰ মূল্যত নিচেই কম সেয়েহে মানুহে আজিকালি খেতিৰ যিখি খেতি কৰিবলৈ এৰি বেলেগ সহজ উপায় উপায় কেনেদৰেনো পইচা ঘটিবলৈ পাৰি সেইফালে মানে মন মন কৰিছে মানুহে আৰু সৰু সুৰা খেতিয়কবিলাকে বহুত ভা বেছিভাগেই সদায় লা মানে লাভ নহয় বুলিও ক'ব নোৱাৰি ঠিক কিন্তু বছৰটো বছৰটো খুব ভালকৈ চলিবলৈ টান হয় বুলি ক'ব পাৰিতো সেইকাৰণেহে মানে কিবা কৰি হ'লেও চৰকাৰী চাকৰি বা বেলেগ অন্য মানে জীৱনশৈলীৰ প্ৰতি মন মানে মন কৰে আজিকালি